যেতিয়া আমি সৰু আছিলোঁ নহয় তেতিয়া এনেকুৱা কিছুমান টি ভি ওলাইছিলে টি ভি মানে টি ভি আচলতে কালাৰ টি ভি হয় কিন্তু আজিকালি যি গতিত ওলাইছে সেইটো নহয় সেইটো টি ভি নহয় বহুতেই পৃৃথক আছিলে আগৰ টি ভি আৰু এতিয়াৰ টি ভিৰ বহুত পাৰ্থক্য হ'ল আগতে যিহেতু আমি মানে কিপেড মোবাইল ইউজ কৰিছিলোঁ এতিয়াতো বহুত সলনি হ'ল এতিয়া কিবা এণ্ড্ৰইড ওলাল কিবা ওলাল আগতে যিবোৰ আমি চিম ইউজ কৰিছিলোঁ সেই চিমবোৰ সলনি হ'ল থ্ৰী জি ফ'ৰ জি ফাইভ জি কিবাকিবি ওলাই গ'ল তাৰ বাহিৰেও আগতে যিবিলাক আমি মটৰ বাইক ব্যৱহাৰ কৰিছিলোঁ চাইকেল ব্যৱহাৰ কৰিছিলোঁ আজিকালিতো যুগত চাইকেল তেনেকৈ ব্যৱহাৰ কৰা নহয় বাইক ব্যৱহাৰ কৰে গাড়ী ব্যৱহাৰ কৰে আৰু মাজতে আমি আগতে সৰুকালত এখন গাড়ী ওলাইছিলে সেইখন আছিলে নেন' আজিকালিতো এইখন গাড়ীখন নাইকিয়া হৈ গ'ল চাগে আগৰ দিনত ধান চান কঢ়িয়াব হ'লেও ধৰ আপোনাৰ গৰুগাড়ীদি কঢ়িয়াবলগীয়া হৈছিল মৰণা মাৰোঁতে গৰুদি মৰণা মাৰে কিন্তু আজিকালি বহুতে বহুতেই সলনি হ'ল ক'ব গ'লে আজিকালি স্মাৰ্ট টি ভি যুগ আহি গৈছে স্মাৰ্টি টি ভি ওলালে কিপেইড মোবাইল ঠাইত এণ্ড্ৰইড মোবাইল আহিলে চাইকেলটো ব্যৱহাৰ নকৰেই গাড়ী মটৰ ব্যৱহাৰ কৰে আজিকালি তাৰপিছত আৰু কি আৰু ধান চান খেতি বাতি কৰাৰ টাইমতো আচলতে ট্ৰেক্টৰে মৰণা মৰাৰ ট্ৰেক্টৰে ব্যৱহাৰ কৰে বহুতেই আপগ্ৰেট হ'ল আৰু বহুত কিবাকিবি আপগ্ৰেড হৈছে আগতে আমি থকা দিনত তিমানটো তেনেকৈ কাৰেণ্টটো থকা নাছিলে সঁচাকৈ সঁচা কথা ক'ব গ'লে বহুত কম আহে কাৰেণ্ট আজিকালিতো কাৰেণ্ট চবৰে ঘৰে ঘৰে কাৰেণ্ট আগৰ দিনৰ গাড়ীবিলাকো আপোনাৰ কিক মাৰি মাৰি ষ্টাৰ্ট কৰিবলগীয়া হৈছিলে আজিকালিতো কিক মাৰিব দৰকাৰেই নাই চেল্ফত ষ্টাৰ্ট হয় তাৰ বাহিৰে গাড়ী চাৰীবিলাক ডাঙৰ চাৰিচকীয়া গাড়ীবিলাকত যিবিলাক গিয়েৰ লগোৱা হয় ন গিয়েৰবিলাকো নিজে লগাব লগা হৈছিলে আজিকালিতো চব কিবা অট'মেটিক নে কি হৈ গ'ল চব গিয়েৰ নিজে নিজে লাগে দোকান বজাৰবিলাকো পৰিৱৰ্তন হ'ল আগতে যত এটা বস্তা পাৰি গোটেই শাক চব্জি দোকান দিছিলে আজিকালি শাক চব্জি দোকানবিলাকো ষ্টেণ্ডাৰ্ট হৈ পৰিলে তাৰতো বাদেই দিয়ক আগতে যিটো হৰ এক মাল বেপাৰীয়ে যিটো চাইকেল চলাই চলাই হৰ এক মাল হৰ এক মাল বুলি চিঞৰি আহে আজিকালি সিও বাইকতহে মাল কঢ়িয়াই আহে গাঁৱলৈ আজিকালি মাছ বেপাৰী এটা আপোনাৰ চাইকেলৰ ঠাইত বাইক লৈহে আহে সেই টাউনখিনি নালাগে ভগা টিঙা বেপাৰি এটাও আপোনাৰ বাইকত আহে লগতে এণ্ড্ৰইড মোবাইল এটা লৈ আহে গতিকে বহুতে সলনি হৈছে আগৰ দিনৰ আৰু এতিয়াৰ দিনৰ মাজত বহুত পৰিৱৰ্তন হৈছে